অন্য ধৰ্ম বুলি ক'লে মোৰ মুছলমান ধৰ্ম শিখ ধৰ্ম আৰু বুদ্ধ ধৰ্ম ভাল লাগে সেই ধৰ্মসমূহৰ পৰা আমি বিভিন্ন কথা শিকিব পাৰোঁ কিন্তু তেওঁলোকৰ ধৰ্মৰ উৎসৱসমূহ যেনে ঈদ তেনেকুৱা কোনো ধৰণৰ উৎসৱ মই পালন কৰা নাই বা উদযাপন কৰা নাই কিন্তু বুদ্ধ ধৰ্মই হওক ছিখ ধৰ্মই হওক আৰু মুছলমান ধৰ্মই হওক সেই ধৰ্মকেইটাৰ প্ৰতি মোৰ অলপমান ভাল ভাৱ আছে কিন্তু তেওঁলোক তেওঁলোকৰ ধৰ্মৰ পৰা বহুতো কথা শিকিব পৰা যায় তেওঁলোকৰ ধৰ্মৰ মই ধৰ্মৰ তেওঁলোকৰ ধৰ্মৰ মই উৎসৱ উদযাপন কৰা নাই